যাত্ৰীবাহী বাছ আমাৰ শিৱসাগৰৰ পৰা গুৱাহাটীলৈ চলা ব্ৰহ্মপুত্ৰ কথা ক'ব পাৰি বাছখন বহুত মানে ভাল বাছ হয় বহুত নতুন বাছ বাছখনৰ চালকজনো ভাল তেখেতে বহুত ভালকৈ চলাই যায় আৰু বাছৰ ছীটবিলাক বহুত মানে বহুত কোমল হয় মানে বহুত আৰামদায়ক আৰু বৰ সোনকালে টোপনি যায় ভাল ভাল বাছৰ ছীটবিলাক আৰু এ চি আছে এ চি কণ্ডিচনো ভাল মানে বহুত দেৰিলৈকে ঠাণ্ডা হৈ থাকে আৰু ষ্ট'ৰেজ মানে লাগেজৰ বস্তু ষ্ট'ৰেজৰ কেপ মানে কেপাচিটিও ভাল মানে বহুত জেগা আছে বহুত বস্তু নিব পাৰি তাৰ কাৰণে এক্সট্ৰা চাৰ্জ লয় আৰু যিমানখিনি আপোনাৰ ৱেইটৰ ওপৰতে এক্সট্ৰা চাৰ্জ লয় আৰু তেল ডিজেল ডিজেলৰ হয় বাছখন ৰাস্তাত ডিপুত এই খোৱাৰ সময়ত ভাত খাবলৈ যেতিয়া ৰখায় তেতিয়া তাত ভৰাই লয় জখলাবন্ধাত ভাত ভাতৰ ভাত খায় জখলাবন্ধাত ৰখায় ডেৰ ঘণ্টামান তাতে গোটেই পেচেঞ্জাৰবিলাকক ভাত খাবৰ কাৰণে কোনে কি খায় আৰু ৰুটি খায় তাত ৰখায় তাৰপিছত কণ্ডাক্টৰজনো বহুত ভাল তেখেতে সোধ পোছ কৰি থাকে পেচেঞ্জাৰবিলাক দৰকাৰ হৈছে নেকি কিবা মানে আৰু ৰাস্তাত ক'ৰবাত ৰখাব ক'লে ৰখাই দিয়ে আৰু তেনেকে চব মানে হেৰিবিলাক তাৰ ভাল মানে সুবিধাবিলাক ভাল আঠটা আঠ আঠটামান বজাত ইয়াৰ পৰা যদি নটামান বজাত যায় তাতে আঠটামান বজাত তাত পাই যায়গৈ গুৱাহাটীত আঠটামান বজাত পায়গৈ আৰু তো ভাল এই এই বাছখন বহুত ভাল হয় আৰু ব্ৰহ্মপুত্ৰ বাছখন ইমানেই আৰু